চেণ্টাৰতে আছোঁ বাৰু কওকচোন মই এই হেৰিটো বিশ্ব মেডিকেলত

মই নটাৰ পৰা এটালৈকে আছোঁ ঠিক আছে আহিব

অ' হয় হয় অ' অ' আহিব নটাৰ পৰা এটালৈকৈ বহোঁ আৰু পিছবেলা পাঁচটা বজাত পাঁচটাৰ পৰা সাতটালৈকে